কাতি বিহুত পৰম্পৰাগতভাৱে অসমীয়া লোকসকলে পালন কৰি অহা নীতি নিয়মৰ মাজত হৈছে প্ৰথমেই কাতি বিহুৰদিনা পথাৰ পথাৰত লখিমী বন্তি জ্বলোৱা হয় মানুহে নতুনকৈ ধান ৰোৱে তেতিয়া ধানবিলাক গাখীৰ গাখীৰতী হয় বুলি কয় তাৰপিছত তাত মানে চাকি বন্তি জ্বলায় ধানখিনি ভাল হ'ব কাৰণে ইশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু সন্ধিয়া তুলসীৰ তলত বন্তি জ্বলাই প্ৰাৰ্থনা কৰা হয় গাঁওবোৰত সাধাৰণতে দেখা যায় গাঁওবোৰতো কাতি বিহুত পিঠা পনা জা জলপানৰো আয়োজন কৰে আৰু কাতি বিহুত তাৰমানে এটা কথা কাতি মাহত মানুহৰ ভঁৰালত ধানবোৰ প্ৰায় শেষ হয়গে কাতি বিহু সেইকাৰণে কঙাল বিহু বুলিও কোৱা হয় কাতি বিহুত ধান ধানবোৰ সাধাৰণতে মানুহৰ নহয়গৈ কাতি আঘোণ মাহতহে মানুহে ধান কাটি ভঁৰাল উপচায় গাঁৱৰ মানুহবিলাকে কিন্তু কাতি বিহুত সেই ধৰণে আমি চাকি বন্তি জ্বলাই বিশেষকৈ মানে কাতি বিহুত সেই পথাৰত চাকি জ্বলোৱা তুলসীৰ তলত চাকি জ্বলোৱা প্ৰাৰ্থনা কৰি সেয়ে আৰু কাতি বিহু